পোহনীয়া জন্তু চৰিবলৈ সেউজীয়া বাগিচা উপলব্ধ হয় বিভি আছে আমাৰ বহুত জেগাত যিহেতু আমি দফালৰ মানুহ গতিকে সেইখিনি আমাৰ দফালেও বহুতখিনি মানে সেউজীয়া বা ঘাঁহ চাঁহ থকা জেগা আছেই সেইফালে আমি গৰু ছাগলীবিলাক চব মেলিয়ে দিওঁ আৰু যেতিয়া পানী হয় তেতিয়া আমি বান্ধি ৰাখোঁ যদিও আমাৰ ইয়াত খেৰৰ কোনো প্ৰয়ো হেৰিৰ অভাৱ নাই ঘাঁহত অভাৱ নাই নিজে আমি ঘাঁহ কাটি আনি নিজে আমি দিব পাৰোঁ আৰু বেয়া জলবায়ুৰ বেয়া প্লাষ্টিকৰ প্ৰভাৱ সাধাৰণতে আমাৰ ইয়াত নহয় যিহেতু আমাৰ এই ধৰক গাঁৱলীয়া জেগাবোৰ চাফ চিকুণেই হৈ থাকে বিশেষ গাঁও মানুহে ইমান মানে লেতেৰা নকৰে কিন্তু ব্ৰহ্মপুত্ৰ পানী আহে পানী আহিলে শেলাই পৰে বিভিন্ন সুবিধা হয় তেতিয়া অলপ লেতেৰা হয় আৰু তেতিয়া জন্তুবোৰৰ ওপৰত প্ৰভাৱো পৰে আমি সাধাৰণতে সেইটো টাইমত বাৰু বান্ধিয়ে থওঁ ঘৰতে তথাপিতো কেতিয়াবা এতিয়া বিভিন্ন ধৰণৰ অসুখ হয় অসুখ হ'লে আমি ডক্তৰক মানে আনিলে ডক্তৰৰ পৰামৰ্শ লৈ কি কৰিব লাগে আৰু সেইবিলাক হোৱাৰ আগতে আমি যিহেতু ভেকচিন দিওঁৱে এনেই পৰাপক্ষত ইমান মানে সেইবিলাক হেৰি সেইবিলাকৰ প্ৰভাৱ মানে নপৰে যিহেতু আগতীয়াকৈ ভেকচিন দি থোৱাই হয় হ'লেও কেতিয়াবা দিগদাৰ হ'লেও ডক্তৰক মাতালৈ আমাৰ ঠিক হয়েই গতিকে ইমান বিশেষ মানে হেৰি পৰিৱেশৰ লগত জন্তুবোৰৰ তাৰ কোনো বেয়া প্ৰভাৱ নপৰে